হেল্ল' এ নি নিপন নহয় জানো অঁ মোক হেৰিয়ে নম্বৰ এটা দিলে তাকে বোলো এই মোক ৰেডিমেণ্ড হেৰি বিচনা লাগিছিলে

মই ক্ষীৰোদ

ডাবোল বেডৰ

ডিজাইন থকা অঁ ৰেট

অঁ মই তোমাৰ এইকেইদিনতে লাগে মোৰ বিয়া এখন তাৰমানে মোৰ ঘৰৰে বিয়া মই বিছনা এখনকে দিব লাগিব আৰু ৰেটবোৰ কেনেকৈ জেনুইন নে ৰেট অঁ হেৰি অঁ আৰু অঁ হেৰি হেৰি নহয় এনেকৈ হেৰি টাইপত হ'ব নাই বাৰু মই ধৰি লওক তোমাক এটা পে'মেণ্ট দিম তাৰপৰা এটা পে'মেণ্ট এনেকৈ হ'ব নাই অঁ মানে মোৰ মানে এতিয়া মানে মোৰ হেৰিটো হেৰি হৈ আছে তোমাৰ মানে এখন ঘৰৰে বিয়া আৰু মানে বিচনাখন মই দিবই লাগিব মানে মোৰ একদম ঘৰৰ ছোৱালী হয়

মই অহা সপ্তাহত যাম নেকি এপাক বিয়া তোমাৰ হেৰিত আছে জানুৱাৰীত জানু জানুৱাৰী

আৰু এইবোৰ হেৰি কি কয় এইবোৰ এনেই মানে টেবুল তোমাৰ হেৰি কি কয় সিমান ডাঙৰ ডাইনিঙো নহয় ধৰি লোৱা চাৰি নংমান খোৱাকৈ মানে বনাই থোৱাই আছে নহ্ বনাই থোৱাই আছে অঁ অঁ অঁ অঁ আও মিষ্ট্ৰী অঁ এই হেৰি কি কয় মানে লাগিয়ে থাকিব এনি টাইম নহ্ মই সেই তাকে বোলোঁ অঁ একদম দৰকাৰী মানে হেৰি এই হেৰি বিচনাখন বিশেষকৈ মোৰ মই বাকী হেৰি কৰা নাই বিছনাখনৰ কাৰণে মই অহা সপ্তাহত যামেই আৰু ৰে ৰেটটো অলপ চাই মেলি দিবা আৰু আগলৈও ৰেটটো চাই দিলে আকৌ আগৰ তোমাৰ তোমাৰ পৰাই ল'ম আৰু বস্তুবোৰ কাঠৰ

অঁ অঁ অঁ ঠিক আছে দিয়ক